অঁ মই হেৰি এই শা শাক পাচলি বিচাৰিছিলোঁ ডেলিভাৰী হ'ব নে নাই অঁ মোক লাগিছিলে বন্ধাকবি অঁ আৰু আলু অঁ তাৰপাছত বিলাহীও লাগিছিলে মোৰ এই সৰু সুৰা এই পাৰ্টী মানে এই ছোৱালীজনীৰ বাৰ্থডে' আছিলে অঁ বাৰ্থডে'ৰ কাৰণে মোক লাগিছিলে বন্ধা পাঁচ কেজিমান হ'লেই হ'ব বিলাহী বিলাহী ছয় কেজি সাত কেজি এনেকৈ সাত কেজিমান দি দিব বিলাহী অঁ আৰু অঁ আলুও লাগিছিলে আলু হ'বনে নাই অঁ আলু দিব আপোনাৰ চাৰি পাঁচ কেজিমান সেনেকৈ পঠিয়াই দিব ডেলিভাৰী হ'ব

মোক আপোনাৰ আজিতো আজিতো এতিয়া এইটো টাইমত নালাগে বাৰু কাইলৈ আপুনি তিনিটা চাৰিটা সেনেকুৱাতে ভিতৰতে তিনিটা চাৰিটাৰ মাজতে পঠিয়াই দিব অঁ অঁ অঁ অঁ পে' পে'মেণ্টটো মই জি পে' কৰিম জি পে' কৰিম সেনেকৈ হ'বনে আপোনাৰ তাত

অঁ অঁ ঠিক অঁ অঁ সেইটো নাম্বাৰ হ'ব হোৱাটচআপ মেছেজ কৰি দিম ন অঁ অঁ অঁ অঁ ঠিক আছে দিয়ক